আমাৰ বিশ্বব্ৰহ্মাণ্ডখন হ'ল এটা বৰ আচৰিত ধৰণৰ বস্তু যিটো বস্তুৰ আমাৰ যিমানখিনি আমাৰ মানৱ সক মানৱৰ বুদ্ধিত হেৰি হৈ আছে সিমানখিনিলৈ এতিয়ালৈ গোটেইখিনি আমি ৰহস্য উৎঘাটন কৰিব পৰা হোৱাই নাই তথাপিও ভাৰতবৰ্ষ হিচাবে ভাৰতবৰ্ষত এনেকুৱা কিছুমান ঋষি মুনিসকলে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে যিমানখিনি কথা কৈছিল বৰ্তমানে যিবোৰ এতিয়া চাইঞ্চৰ দিনত আহি পেলাই সেই কথাবোৰ উলিয়াব ধৰিছে সেইবোৰ যিটো আমাৰ হয়তো আজি পাঁচ হেজাৰ বছৰ আগতে ভাৰতবৰ্ষৰ ঋষি মুনিসকলে কৈ থৈছিল কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ যিবোৰ ৰহস্য সেই ৰহস্যবোৰ ভেদ কৰাটো অতি সহজ কথা নহয় বৰঞ্চ অতি কঠিন কিন্তু বিশ্বব্ৰহ্মাণ্ডখনৰ যিবোৰ শক্তি সেই শক্তিৰেই আমাৰ গোটেই পৃথিৱীখন চলি আছে বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰ তাৰপিছত আপোনাৰ ধুমকেতুৰ পৰা আদি কৰি যিমান যিখিনি আছে উল্কাপিণ্ডৰ পৰা আদি কৰি সেই গোটেইবোৰেই হ'ল এটা এটা শক্তিৰ ভাণ্ডাৰ যেনেকৈ সূৰ্য হ'ল এটা অপৰিসীম শক্তিৰ ভাণ্ডাৰ ঠিক সেনেক প্ৰত্যেকটোগ্ৰহ নক্ষত্ৰৰে এটা নিজা নিজা শক্তি আছে নিজা নিজা প্ৰভাৱ আছে আৰু সেইকাৰণে সেই প্ৰভাৱ বা সেই শক্তিৰ বলতে মানৱ জীৱনৰ প্ৰত্যেকটো কথাই সেই বিশ্বব্ৰহ্মাণ্ডৰ সেই শক্তিৰ লগত লগ হৈ আছে আৰু সেইখিনি কথা আমি নিজে বুজি পাই পেলাই যদি সেইমতে আমি চলিব পাৰোঁ আমাৰ জীৱনটো সুখৰ হয় সিমানেই গতিকে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যখিনি ভেদ কৰাটো অতি কঠিন কাম ধন্যবাদ